হেল্ল' অঁ হয় দিয়ক কওকচোন আছোঁ ৰব ভাল আপুনি কোনে কৈছে অঁ কওকচোন অঁ আহিল ৰ'ব জলকীয়া আচাৰ অঁ অঁ অঁ মই বনাওঁ ভোট জলকীয়াৰ আচাৰ অঁ ৰেচিপিটো লাগছে অঁ ফোনতে ক'ম নে আমাৰ ঘৰত আইব

আ ৰ'ব দে আপুনি লিখি লওক ৰেচিপিটো অঁ অঁ এই গছৰ এই কেঁচা ভোট জলকীয়াটো নহয় কিন্তু একদম গছতে যি ৰঙা পৰি থাকে সেই ভোট জলকীয়াটো আনি চিঙি আনি হেৰি ভোট জলকীয়াটো চিঙি আনি কিনে হেৰি কৰ্ব ঠাৰি কেইটা গুচাই ল'ব ঠাৰি কেইটা গুচাই এই হাতত গ্লোভ গ্লোভচ্ পিন্ধি ল'ব গ্লোভচ্ হাতত গ্লোভচ্ পিন্ধি লৈ ভোট জলকীয়া ঠাৰি কেইডাল গুচাই দি কিনে হেৰি ল'ব ধুই লৈ কিন্তু ৰ'দত শুকাব অকণমান পানীটো যোৱাৰ কাৰণে পানীটো থাকিলে আৰু আচাৰটো ভেঁকুৰ ভেঁকুৰে ধৰ্ব না সেই ঠাৰিটো গুচাই পেলাই অলপ ৰ'দত শুকাব দি পানীটো শুকাৰ পিছত হেৰি কৰ্লে হ'ল আপ্নি সৰিয়হ পিচি ল'ব লৈ নাই এনেই অকণমান ৰ'দত গৰম কৰি লৈ মিক্সিত পিচি লৈ কিনে এ ৰেডি কৰ্ব তেল গৰম কৰি তাত যি যি মচলা দিম য'ত ইচ্ছা মতে দি কিনে হেৰি কৰিব সৰিয়হ খিনি দি তাত ভোট জলকীয়া দিওঁতে মুখত মাস্ক পিন্ধি ল'ব গেছটো ওলাব পাৰে তো মুখত লৈ কিনে হেৰি কৰ্ব আচাৰটো তেলত অকণমান হেৰি কৰি লৈ সেনেদৰে বনাব আৰু হেংকে বনালে আচাৰটো টেষ্টি হয় আচাৰটো খাবৰ কাৰণে অঁ দিয়ক তে অঁ অঁ অঁ হ'ব দিয়ক